পৰ্যটন স্থলীবোৰত পৰিষ্কাৰ পৰিচালনা বাবে পৰ্যটন স্থলীবোৰ ৰাজহুৱা প্ৰস্ৰাবগাৰ বা শৌচাগাৰবোৰ যিদৰে তেখেতলোকে ব্যৱহাৰ কৰে তেনেদৰে অনুপযোগী বা স্বাস্থ্য পৰিৱেশৰ বাবে বহুতো বেয়া এনেধৰণৰ ৰাজহুৱাস্থলীত যেনেধৰণে কোনোবা এখন কমিটি বা এজন দেখিব গ'লে আজিকালি যিদৰে পিকনিক স্পট হ'ল পিকনিক স্থলীত যিদৰে মানুহবোৰে এখন মানুহৰ বদলি তেনে যিদৰে কিবা এটা অনুদান লয় সেই অনুদান মোৰ বাবে কিছুমান পৰ্যনস্থলীত বা পিকনিক স্পটত তেনেধৰণৰ প্ৰস্ৰাবগাৰ শৌচালয় জাবৰ জোঁথৰ নিষ্কাৰণৰ বাবে তেনেধৰণৰ উপযোগী সুবিধা নাপায় তেনেধৰণৰ মানুহবোৰৰ বাবে সেই পৰ্যটন স্থলী যিদৰে তেখেতলোকে অনুদান লয় বা হেৰি কৰে সেইদৰে তেখেতলোকে যাতে সেই পৰিৱেশটো সুন্দৰভাৱে আৰু ধুনীয়া কৰি তোলে বা প্ৰস্ৰাবগাৰ আৰু শৌচাগাৰ তেখেতলোকে লয় সুবিধা কৰে তেনেধৰণৰ সেইবোৰ যাতে সুবিধা কৰে সেইবোৰে আৰু